মই দৌৰতে অংশগ্ৰহণ কৰিছোঁ আমাৰ স্কুলত দৌৰ পাতোঁতে মই বহুতকেইবাৰ দৌৰত ভাগ লৈছোঁ আৰু এশ মিটাৰ দুশ মিটাৰ চাৰিশ মিটাৰ তেনেকৈ ছশ মিটাৰ আঠশ মিটাৰ ষোল্লশ মিটাৰ সকলোতে ভাগ লৈছোঁ কিন্তু মই ষোল্লশ মিটাৰত ছেকেণ্ড আৰু এশ মিটাৰত ফাৰ্ষ্ট আৰু চাৰিশ মিটাৰত

পাবলৈ সক্ষম হৈছোঁ আৰু দৌৰ বুলি ক'লে সৰুৰপৰাই দৌৰিয়েই আহিছোঁ স্কুলৰপৰা এতিয়া কলেজলৈকে আৰু কলেজৰপৰা আগলৈকে দৌৰি থাকিম বুলিয়ে ভাবিছোঁ আৰু দৌৰটো হৈছে এটা ভাল এক্সাৰচাইজ দৌৰিব লাগে দৌৰি থাকিলে শৰীৰ শৰীৰটো ভালে থাকে আৰু মই বহুতকেইবাৰ এনেকুৱা সংগঠিত দৌৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ দূৰ দূৰণিত খেলিবলৈ গৈছোঁ শংকূল আৰু মই বিভাগলৈ গৈয়ো পাইছোঁ কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়লৈকে নাই পোৱা আৰু দৌৰ অনুষ্ঠান এনেকৈ ওলাই থাকিলে মই সকলোতে অংশগ্ৰহণ কৰোঁ আৰু এনেকৈ ক'বলৈ গ'লে আমাৰ ইয়াত দৌৰ অনুষ্ঠান প্ৰায়ভাগ প্ৰতিটো বছৰতে পাতে আৰু স্কুলৰ খেল ধেমালিতো আগতে খেলোঁ বহুতকেইবাৰ দৌৰত পুৰস্কাৰো পাইছোঁ আৰু এতিয়া কলেজতো খেল ধেমালি পাতিলে দৌৰত অংশগ্ৰহণ কৰোঁ দৌৰি বহুতেই ভাল লাগে আৰু দৌৰিবলৈ সদায় এক্সাৰচাইজ বা সদায় এক্সাৰচাইজৰ এক্সাৰচাইজ কৰিব লাগে আৰু এক্সাৰচাইজ কৰিলেহে আমাৰ শৰীৰটো ভালে থাকে আৰু সদায় সদায় অলপ অলপ প্ৰেক্টিচ কৰিলেহে আমি দৌৰত সফল হ'ব পাৰোঁ আৰু তেনেকৈ মই সদায় ৰাতিপুৱা ৰাতিপুৱা ৰাতিপুৱা চাৰে চাৰিটা বজাত ঘৰৰপৰা ওলাই আহি আমাৰ সন্মুখৰে ফিল্ডত সদায় প্ৰেক্টিচ কৰোঁ সদায় অলপ অলপ দৌৰোঁ আৰু দৌৰি হ'লে মই আৰু বেলেগ এক্সাৰচাইজো কৰোঁ তাৰ ভিতৰত দৌৰটো অতিকৈ প্ৰিয় দৌৰিলেহে মানুহৰ শৰীৰটো ভালে থাকিব আৰু মানুহজন বহুতো শক্তিশালী হৈ থাকিব আৰু মানুহজনে বহুতো প্ৰশংসা বা বহুতো সন্মান পায় দৌৰ যোনবোৰে যোন মানুহে খেলে সেই মানুহে বহুতো সন্মান পায় আৰু এনেকৈ বহুতো খেলিছোঁ দৌৰ আৰু মোৰ প্ৰথম দৌৰ মোৰ স্কুলতে মই প্ৰথম আৰম্ভ কৰিছিলোঁ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আৰু স্কুলৰ স্কুলৰপৰা এতিয়া কলেজলৈকে বহুতো দৌৰ দৌৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিয়ে আৰু আমাৰ ইয়াত প্ৰতিটো বছৰে খেলপথাৰত দৌৰ অনুষ্ঠান আৰু বিভিন্ন ধৰণৰ খেলসমূহ আয়োজন কৰে আৰু মই তেনেকৈ বহুতো বহুতবাৰ এই ফিল্ডতে দৌৰ খেলি পুৰস্কাৰ পাবৰ কাৰণে সক্ষম হৈছোঁ আৰু মই সদায় প্ৰেক্টিচ কৰোঁ কেতিয়াবা ৰাতিপুৱা কৰোঁ আৰু কেতিয়াবা নোৱাৰিলে গধূলিও সন্ধিয়া টাইমত মই ফিল্ডলৈ ওলাই আহোঁ ধুনীয়াকৈ জোতা মোজা পিন্ধি ফিল্ডখন দৌৰোঁ আৰু মই বেছিকৈ এশ মিটাৰ দৌৰ খেলি ভাল পাওঁ এশ মিটাৰ দৌৰত বহুত ফাষ্ট যাব লাগে মানুহজন আৰু এশ মিটাৰ দৌৰ খেলিও ভাল লাগে আৰু এশ মিটাৰ দৌৰত ষ্টেমিনাৰটো অলপ বেছি লাগে আৰু ষ্টেমিনাৰ থাকিলেহে মানুহজনে দৌৰিবলৈ সুবিধা পায় বা দৌৰিব পাৰে সেইকাৰণে ৰানিং কৰা মানুহৰ বা দৌৰা মানুহৰ ষ্টেমিনাৰটো বেছি লাগে আৰু মই এনেকৈয়ে দৌৰি আহিছোঁ আৰু আগলৈকৈয়ো এনেকৈ দৌৰি থাকিম আৰু দৌৰি পিনি এটা পৰ্যায় ভাল পৰ্যায় পাবলৈ সক্ষম হ'ম আৰু এইটো মোৰ সপোন যে দৌৰি দৌৰি এটা ভাল চাকৰি লোৱা পুলিচ বা আৰ্মি এনেকুৱা এটা চাকৰি লোৱা আৰু সেই চাকৰিটো ল'বলৈ বহুত কষ্ট কৰি আছোঁ আৰু সৰুৰেপৰা বহুতো প্ৰতিযোগিতাত খেলিও আছোঁ আৰু আৰু চাকৰিও লম বুলি আশা কৰি আছোঁ এইটো আশা এদিন নহয় এদিন সফল হ'ব